অঁ কি কৰি আছ' পঞ্চায়ত ময়ো আছোঁ ৰবা এই পঞ্চায়তলৈ যাব লাগিছিল অঁ যাওঁ ব'লা এদিন মই মানে বহুত প্ৰব্লেম হৈছে মানে মোৰ শাহু মাৰ মানে পইচা মানে বৃদ্ধ পেঞ্চনৰ পইচাটো সোমোৱা নাই গতিকে সেইটোকলৈ মানে সুধিবলৈ যাব লাগিছিল মানে একেলগে অৰুনোদয়ৰ পইচাটোও সোমোৱা নাই সেইটোও সুধিব লাগিছিল

সুমুৱা মানে এবাৰ সুমাইছে কিনি আৰু সোমাই নাই মানে

অঁ সেইটোৰ কাৰণেও সুধিবলৈ যাব লাগিছিল অঁ আপোনাৰ অৰুনোদৰ পইচা সুমাইছে নে নাই মোৰচোন এটা সোমাই কিনি আৰু সোমোৱাই নাই সেইটো একেলগে সুধি আহিব পাৰিম চাগে অঁ সেইটোৰ কাৰণে ভাবি অঁ অঁ কেতিয়া যাব কেতিয়া যাব কালিলৈ যাব নে অঁ দে দে কালি পঞ্চায়ত বন্ধ থাকিব পাৰে অঁ অঁ অঁ অঁ অঁ ঠিক আছে